হয় লাগে মোৰ এইবোৰ শুনি আজিকালি যিহেতু বেছিভাগ মানুহ ব্যৱসায়তে জড়িত হৈ থাকে বাতৰি বুলি ক'বলৈ গ'লে মই ইমান নাজানো কাৰণ মই তাঁতৰ বিজনেছ কৰি থাকোঁ মা আৰু খুৰীহঁতৰ পৰাও মই বহুত শিকিলোঁ মই মাৰ ঘৰত ছোৱালীৰ অৱস্থাতেই মই শিকি আহিছোঁ আৰু খুৰীহঁতৰ পৰাও কিছু তাঁতৰ বিষয়ে মই শিকি ল'লোঁ আৰু মই আদিবোৰৰ পৰাও টকা ইনকাম কৰি লাভান্বিত হৈছোঁ আৰু ওচৰ মোৰ ভাইটি এজনে ট্রেডিংছত জইন কৰাই দিছিলে সেই ট্রেডিংছৰ বহু মই লাভান্বিত বুলি নিজকে নিজে মই গৌৰৱ অনুভৱ কৰোঁ আৰু সেই ট্ৰেডিংছটো মই সকলোকে শ্বেয়াৰো কৰোঁ সেয়াই ফালৰ পৰাও মই লাভান্বিত সেইবাবে মই বহুত লাভান্বিত হৈ গৈ আছোঁ